নমস্কাৰ টি বিষয়ে মই বৰ এটা ইমান নাজানো তথাপিতো মই টি ভিৰ মানে এটা বা দুটা শ্ব' চাইছোঁ তাৰ বিষয়ে মই অলপমান কম বা ক'ব বিচাৰিছোঁ ইয়াত আমি যিকোনো এটা ব্যৱসায় কৰিবলৈ হ'লে প্ৰথমতে আমি অলপমান মূলধন ল'ব লাগিব সেই মূলধনখিনি আমি লৈ মানে কি ব্যৱসায় কৰিম তাৰ ওপৰত ভিত্তি কৰি যিকোনো এটা ব্যৱসায় বাচি ল'ব লাগিব সেই ব্যৱসায়টো বাচি লোৱাৰ পিছত আমি সেই ব্যৱসায়টো কি কি পদ্ধতিৰে কৰিব লাগিব বা কেনেকৈ কৰিলে আমি তাৰপৰা লাভৱান হ'ম সেই বিষয়ে আমি মানে জানি ল'ব লাগিব এই ধৰক আমি এতিয়া কুকুৰা পালন কৰিছোঁ কুকুৰা পালন কৰিবলৈ হ'লে প্ৰথম অৱস্থাত এটা ঘৰ বনাব লাগিব ঘৰটো বনাই লৈ ঘৰটো অলপ মানে ৰ'দ পৰা ঠাইত হ'লে ভাল হয় মানে একো অসুবিধা নহয় পথাৰত পোৱা ঠাইত বনাই লৈ ঘৰটো তাৰপিছত আমি তাত ওপৰত টিং লগাই লৈ ধুনীয়াকে ঘৰটো বনাই তলটো অলপ ধুনীয়াকে মাটি চাটি ভৰাই ধুনীয়াকে মুচি মেলি তাত কুকুৰাখিনি থ'ব লাগিব কুকুৰাখিনি থৈ আমি তাত লাইটৰ ব্যৱস্থাটো কৰিব লাগিব লাইট দিলে যিহেতু কুকুৰাখিনি অলপ গৰম পাব গৰম পালে অলপ মানে ভাল হয় আৰু কুকুৰাখিনি তাৰপিছত কুকুৰাখিনি আমি তিনিদিন হোৱাৰ পিছত চকুত একো মানে চকুৰ একো মানে হেৰি ৰোগ নহ'বৰ কাৰণে কুকুৰা চকুত দৰৱ দিব লাগিব ঔষধ দিব লাগিব তাৰপিছত আমি কুকুৰাখিনিক দানা সময়মতে পানী দি থাকিব লাগিব কুহুমীয়া গৰম পানী দিব লাগিব তাৰপিছত দানা দি থাকিব লাগিব নিয়মিতভাৱে চাই থাকিব লাগিব কুকুৰাখিনি যাতে একো অসুবিধা নহয় সেইটোৰ প্ৰতি আমি নজৰ ৰাখিব লাগিব কুকুৰাখিনি ডাঙৰ ডাঙৰ যিমানেই হৈ গৈ থাকিব সিমানেই আমি দানাৰ পৰিমাণটো বঢ়াই গৈ থাকিব লাগিব তাত কুকুৰাখিনিক আমি আমি দানাও দি সামান্য পৰিমাণে পুষ্টিকৰ খাদ্যও দি থাকিব লাগিব ইয়াকে কৈছোঁ আৰু